হয় আ আমাৰ গাঁৱত ঋণ লোৱাটো সাধাৰণ কথা নহয় কাৰণ সাধাৰণ মানুহখিনিৰ বাবে ঋণ এটা লোৱাটো সাধাৰণ হৈ নপৰে কাৰণ ঋণ ল'বলৈ হ'লে আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হ'বলগা হয় আৰু ঋণ ল'বলৈ হ'লে প্ৰথমে আমি বেংকৰ মেনেজাৰৰ ওচৰলৈ যাব লাগিব তাত আপোনাৰ ঋণৰ বাবে ফৰ্ম এপ্লাই কৰিব লাগিব সেই গোটেই প্ৰচেছখিনিত এটা দীৰ্ঘদিনীয়া প্ৰচেছ চলে আৰু চৰকাৰী ব্যৱসায়ীৰ বাবে ঋণৰ লোৱাটো সহজ হয় কিন্তু আমাৰ সাধাৰণ খেতি কৰা মানুহখিনিৰ বাবে ঋণ লোৱাটো বহুত কষ্টকৰ বেংকেও আমাক ঋণ ল'বলৈ নিদিয়ে যদিও আমি ঋণ পাওঁগৈ ঋণটো পোৱা হয় ঋণটো ল'ব পাৰোঁ সেই ঋণটো আমি যথেষ্টখিনি ইণ্টাৰেষ্ট ভৰিবলগা হয় যাৰ ফলত আমাৰ ঋণ পৰিশোধ কৰিব পৰা ক্ষমতা নাইকিয়া হৈ পৰে আৰু কি যেতিয়া আমি ঋণটো পৰিশোধ কৰিব নোৱাৰোঁ তেতিয়া আমাৰ বেংকে আহি আমাৰ নিজৰ স্থানীয় মাটি বাহন আদি তেওঁলোকৰ হস্তক্ষেপ কৰে হয় ঋণৰ ঋণ এটা লোৱা মানেই আমাৰ যথেষ্ট ধৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু তাত যথেষ্টখিনি ইণ্টাৰেষ্ট ভৰিবলগা হয় ঋণ ল'লে ঋণ আমাৰ সাধাৰণ মানুহৰ বাবে সুবিধাজনক নহয় কাৰণ সেই আমি ঋণ লোৱাৰ পিছত তাৰ যিখিনি ইণ্টাৰেষ্ট ভৰিব লাগে সেই বহু পৰিমাণে ইণ্টাৰেষ্ট ভৰিব লাগে যাৰ ফলত আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হয় আৰু বহুতো অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে সন্মুখীন হোৱাৰ লগতে যথেষ্টখিনি অসু সন্মুখীন হোৱাৰ লগতে আন বহুতো ক অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ঋণ লৈ কি কয় এতিয়া দেখিবলৈ পোৱা যায় যে বহুতো কৃষকে ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ চেষ্টা কৰে যাৰ ফলত ঘৰখনো অকলশৰীয়া হৈ পৰে বেংকৰ ইণ্টাৰেষ্ট ইমানেই বেছি যে আমাৰ সাধাৰণ মানুহৰ বাবে ঋণ ল'বলৈ পৰা ক্ষমতা নাইকিয়া হৈ যায় সেয়েহে আমি সাধাৰণ লোকৰ বাবে ঋণ ঋণটো পোৱা পাম যদিও ঋণ পালেও আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হ'ম